আমাৰ গাঁৱৰ মানুহে হাঁহ কুকুৰা গৰু ছাগলী আদি পোহে একলগে পোহা জীৱ জন্তুৰ ভিতৰত গৰু ছাগলী একলগে পুহিব পাৰি আৰু হাঁহ কুকুৰা ব্ৰইলাৰ কইলাৰ একলগে পুহিব পাৰি আৰু তাৰ লগতে গাহৰি গঁৰাল বনাই ৰখাব পাৰি আৰু ব্ৰইলাৰ কইলাৰ দানাবিলাক গাহৰিক খোৱাব পাৰি তাৰ ওচৰতে পুখুৰীত মাছ পুহিব পাৰি আৰু সেইবিলাক বিক্ৰী টকা উপাৰ্জন কৰিব পাৰি